আমাৰ দেশত বিভিন্ন চৰকাৰী আচঁনি সুবিধা পোৱা যায় চাবলৈ গ'লে এজন মানুহ জন্মৰে পৰা মৃত্যুলৈকে সকলো ক্ষেত্ৰতেই চৰকাৰী আচঁনি লাভ কৰে উদাহৰণস্বৰূপে আমি যেতিয়া কবলৈ যাওঁ এটা শিশু যেতিয়া মাকৰ গৰ্ভত স্থিতি লয় তেতিয়া সেই মাকজনীয়ে শিশুটোৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিবৰ বাবে কিছুমান চৰকাৰে আচঁনি দিয়ে তেওঁ যেতিয়া পাৰিতোষিক তেওঁ পাব পাৰে তেওঁ সেই সন্তানটোৱে যাতে কিছুমান পৰিপুষ্ট খাদ্য পায় সেই ক্ষেত্ৰত আমাৰ আচঁনি আছে আৰু সেই আচঁনিত মাতৃ মাতৃগৰাকীলৈ বিভিন্নধৰণৰ খাদ্য চৰকাৰে দিয়ে আৰু সেই খাদ্যবোৰ খাই মাতৃগৰাকীয়ে নিজৰ সন্তানৰ সু স্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰে ইয়াৰ লগতে আমি ক'ব পাৰো যে যেতিয়া শিশু এটা বিদ্যালয়লৈ যায় প্ৰাথমিক বিদ্যালৈয়ে হওক বা হাই স্কুল পৰ্যন্তলৈকেয়ে হওক তাত কি হয় মিড ডে ম্যিল অৰ্থাৎ মধ্যাহ্ন ভোজনৰ আচঁনি চৰকাৰে সুবিধা কৰি দিছে এই ক্ষেত্ৰত যিবিলাক দুখীয়া ল'ৰা ছোৱালী আছে সেই দুখীয়া লৰা ছোৱালীবোৰে স্কুলত মধ্যাহ্ন ভোজনো গ্ৰহণো কৰিব পাৰিলে আৰু লগতে সেই মধ্যাহ্ন ভোজনৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকক আমাৰ বিদ্যালয়লৈ অনাৰ আমি আকৰ্ষিত কৰি তুলিব পাৰিছোঁ তেওঁলোকক আহিবলৈ আমি আগ্ৰহীত কৰি তুলিবলৈ পাৰিছোঁ তেনেকৈ এইক্ষেত্ৰত সেইটো এটা চৰকাৰী আচঁনি আছে মধ্যাহ্ন ভোজনৰ আকৌ ঠিক তেনেদৰে আমাৰ যেতিয়া এগৰাকী ল'ৰা বা ছোৱালী যেতিয়া আমাৰ মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পৰীক্ষাত যেতিয়া ভাল এটা ফলাফল দেখুৱাব পাৰিব সেই ভাল ফলাফলত কি হয় যে চৰকাৰে আনন্দৰাম বঁটা প্ৰদান কৰে এই আনন্দৰাম বটাঁ যিটো তেওঁলোকে লেপটপে হওক বা তেওঁলোকৰ একাউণ্টত কিছুমান নিৰ্দিষ্ট এটা পইচা হওক তেওঁলোকক প্ৰদান কৰে আৰু সেই পইচাই তেওঁলোকে ভৱিষ্যতে তেওঁলোকে নিজৰ পঢ়া ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পিছতে আমি ক'ব পাৰো যেতিয়া তেওঁ এখন বিদ্যা যেতিয়া কলেজলৈ যায় বা মহাবিদ্যালয়লৈ যায় সেই মহাবিদ্যালয়ত তেওঁলোকে যেতিয়া ভাল পঢ়াত যেতিয়া ভাল পদক্ষেপ দেখুৱাব পাৰে তেওঁলোকৰ নিজৰ অৰ্হতা যেতিয়া ভাল কৰিব পাৰে তেতিয়া আমাৰ বিশ্ববিদ্যালয়বিলাকে তালৈ এটা পুঁজি পঠিয়াই সেই পুঁজিৰ জৰিয়তে তেওঁলোকে নিজৰ একাউণ্টত পইচা ৰাখি তেওঁলোকে নিজৰ যিটো পঢ়া সেই পঢ়াটো তেওঁলোকে নিজে কৰিব পাৰে তেওঁলোকে পঢ়াত সুবিধা হয় পঢ়াত তেওঁলোকে মানে সুবিধাজনক হয় ইয়াৰ লগতে আমি কব পাৰো যে এগৰাকী ছোৱালী যেতিয়া মানে ঘৰতে থাকে তেওঁ বিয়া নোহোমায় তেওঁ কুমাৰী হৈ ঘৰতে থাকে তেনে ক্ষেত্ৰতটো চৰকাৰে আইদেউ বাইদেউ অৰ্থাৎ অৰুনোদয় বুলি এটা আঁচনি যুগুত কৰিছে সেই আঁচনিৰ জৰিয়তে যিসকল বিয়া নোহোৱা ছোৱালী সেই বিয়া নোহোৱা ছোৱালীবিলাকক তেওঁলোকে নিজে নিজে স্বাবলম্বী হ'ব পাৰে তেওঁলোকে কিবা এটা কৰিব পাৰে ইয়াৰ লগতে আৰু এই কথাও ক'ব পাৰো যে যেতিয়া এখন গাঁৱত বা এক এটা অঞ্চলত যেতিয়া নিবনুৱা সংখ্যা থাকে বা এখন দেশত যেতিয়া নিবনুৱা সংখ্যা থাকে সেই নিবনুৱাবিলাকক চৰকাৰে চিলেক্ট কৰি চৰকাৰে নিৰ্বাচন কৰি সেই নিবনুৱাবিলাকলৈ সহায়ত আত্ম সহায়ক গোট খুলি দিছে সেই নিবনুৱাবিলাকে আত্ম সহায়ক গোটৰ জৰিয়তে তেওঁলোকে সৰু সৰু কিছুমান ব্যৱসায় তেওঁলোকে নিজে কৰি ল'ব পাৰে গঢ়ি তুলিব পাৰে তাৰপিছত নিজে তেওঁলোকে স্বাবলম্বী হ'ব পাৰিছে ইয়াৰ লগতে আমি আৰু এটা ক'ব পাৰো যে যেতিয়া আমাৰ চৰকাৰে আমাৰ দুখীয়া মানুহক ঘৰবিলাক উন্নত কৰিবৰ কাৰ কাৰণে তেওঁ এটা পি এম যোজনা অৰ্থাৎ ঘৰৰ এটা আঁচনি প্ৰদান কৰিছে সেই ঘৰৰ আঁচনিৰ যেতিয়া প্ৰদান কৰাৰ লগতে তেওঁলোকে নিজৰ নিজৰ ঘৰবোৰ পকি কৰি তেওঁলোকে বনাই লৈছে আৰু আমাৰ দেশত পকি ঘৰৰ সংখ্যাটো বাঢ়ি আহিছে কেঁচা ঘৰৰ সংখ্যাটো এই ক্ষেত্ৰত কমি অহিছে আৰু তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে ইয়াৰ উপৰিও কিছুমান মানে যি দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ সেই মানুহবিলাকক যিটো ৰেচন কাৰ্ডৰ জৰিয়তে যিটো অন্ন অন্ন আঁচনিৰ জৰিয়তে সেইবিলাক তেওঁলোকৰ কি কয় কম মূল্যতে অৰ্থাৎ বিনামূলীয়াকৈ আমাক চাউল যোগান ধৰিছে আৰু আটা যোগান ধৰিছে নিমখ যোগান ধৰিছে তেল যোগান ধৰিছে তেনেবোৰ যোগান ধৰাৰ ক্ষেত্ৰত দুখীয়া মানুহবিলাকে তেওঁলোকে ক্ৰয় কৰিবলৈ যিহেটো সামৰ্থ নাথাকে সেইকাৰণে তেওঁলোকে সেই আঁচনিবোৰৰ জৰিয়তে তেওঁলোকে লাভাম্বিত হৈছে সেইবোৰ কিনি খা কিনিব নলগীয়া হোৱাত তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে স্বাৱলম্বী হৈছে ইয়াৰ উপৰিও চৰকাৰী আঁচনি আন বহুতো আছে